অঁ কিছুদিন আগতে এটা জুচাৰ ফ্ৰুট জুচাৰ এটা আনিছিলোঁ বজাৰৰ পৰা কিনি পেলাই কিছুদিন ভালদৰে চলিলে তাৰপিছতে লাহেকৈ ই লাহে লাহে কাম নকৰা হৈ গ'ল চাৰ্জ দিয়ে চাৰ্জ দিয়াৰ পিছত চাৰ্জ ফুল চাৰ্জ হ'লে মানে এইটো আমি বিভিন্ন ধৰণৰ ফল মূলবিলাক আমি জুইচ বনাই খাব পৰা পাৰিছিলোঁ কিন্তু এতিয়া আকৌ চাৰ্জেই নলয় এইটো কি হ'ল ক'ব নোৱাৰোঁ